খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ ক্ষেত্ৰত এটি বিশেষ অৰিহণা যোগায় কিয়নো আপুনি যদি কোনোধৰণৰ কাৰ্য নকৰে আপুনি যদি ঘৰতে এনে খাই বৈ শুই থাকে আপোনাৰ গাত বিভিন্ন ধৰণৰ বেমাৰ লম্ভিব পাৰে আৰু সেই বেমাৰে আপোনাৰ বিয়পি বিয়পি আপোনাৰ গাত আপোনাৰ বিভিন্ন ডাঙৰ ডাঙৰ বেমাৰৰ ৰূপ হ'ব পাৰে আপুনি যদি ঘৰতে অকল শুই বহি খায় তেতিয়াহ'লে আপোনাৰ গাত অতি পৰিমাণে আপোনাৰ গাত ফেট্ছ জমা হ'ব পাৰে সেই ফেট জমা হ'লে আপোনাৰ শৰীৰত আপোনাৰ এনেকুৱা বেমাৰ হ'ব পাৰে যেনেকৈ নাৰ্ভত আপোনাৰ নাৰ্ভ টো যদি আপোনাৰ ফেট্ছ হয় তেতিয়া যোনবোৰ নাৰ্ভ পাছ হোৱা জেগা থাকে সেই নাৰ্ভবোৰ চেপা খাই পিনে আপোনাৰ ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে আপোনাৰ সেই ফ্লোৰ কাৰণে আপুনি কিছুমান সময়ত কিছুমান কাম কৰিব নোৱাৰিব পাৰে আপোনাৰ এনেকুৱা বেমাৰ হ'ব পাৰে যে যোনটো আপোনাৰ ভাল কৰিবলৈও আপোনাৰ দিগদাৰ হ'ব পাৰে তো সেইটো আপুনি যদি ঠিক কৰিব বিচাৰে তাৰে কাৰণে আপুনি যদি খেল ধেমালি অকণমান হ'লেও কৰি থাকে আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু সেইটো বুলিয়েই নহয় আৰু যদি আপুনি খেল ধেমালি কৰিলে আপোনাৰ নিজৰ স্বাস্থ্যও ভাল হৈ থাকে আপুনি নিজে ফিট থাকিলে নিজৰো ভাল লাগে আপুনি যদি কিবা এটা কৰি থাকিলে ভাল লাগে আপুনি এনে বহি থকাতকৈ আপুনি যদি খেল ধেমালি এটা কৰে আপোনাৰ আমনি নেলাগে আপোনাৰ কিবা এটা হ'লেও হয় আপুনি কিবা এটা হ'লেও শিকিব পাৰিব আপোনাৰ বোলে কিবা এটা হ'ল আপুনি কাৰোবাক শিকাব পাৰিব কিবা এটা হ'লে বেলেগ এটা ইনজয়মেণ্ট কৰিব পাৰিব আৰু সেনেকুৱা হ'লে আপুনি যদি আপোনালোকে খেল ধেমালি কৰা সময়ত বোলে আপোনালোকে ভালকৈ খেলিলে বোলে আপোনালোকে ইণ্টাৰনেশ্যনেল যাব পাৰিব আপোনালোকে বাহিৰত বাহিৰত খেলিব পাৰিব আপোনাৰ নিজৰ দেশখনক আপুনি আগবঢ়াই লৈ যাব নিজৰ দেশখনৰ নাম বঢ়াব পাৰিব সেনেকুৱাকৈ আপুনি খেলি থাকিব লাগে আৰু আৰু খেলৰ বহুত বিভিন্ন বিভিন্ন আপোনালোকৰ খেল আছে আপোনাৰ যি মন যায় সেইটোকে খেলিব পাৰে আৰু নিজৰ ওপৰত আগ্ৰহ থাকিব লাগে আৰু নিজৰ আগ্ৰহ থাকিলে আপুনি যি মন যায় সেইটোৱে কৰিব পাৰে সেনেকৈ হ'লে আপুনি যি খেল হ'লেও হ'ব আৰু খেলি থাকিলে ভাল আৰু নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল